মই এতিয়া মোৰ বাগিচাত ৰোৱা গছ গছনিবোৰ বা ফুল ফুলা দেখোঁ তেতিয়া মোৰ বিৰাট আনন্দ অনুভৱ হয় আৰু বিৰাট মই সন্তুষ্টি লাভ কৰোঁ যেতিয়া নিজেই নিজৰ হাতেৰে ৰোৱা গছজোপা বা ফুলজোপা ডাঙৰ হয় ফুল ফুলে বা কেতিয়াবা ফল ফুলে তেতিয়া দেখি খুব ভাল লাগে নিজৰ যেনেকৈ পোৱালি নিজৰ ল'ৰা ছোৱালীৰ নিচিনা লাগে সেই গছবোৰ সেই ফুলবোৰ দেখিলে আৰু মই বিৰাট সন্তুষ্টি লাভ কৰোঁ সেইবোৰ দেখি